গোঁঠা বা চিলাই বুলি ক'লে মই আগতে কাম গোঁঠা সেইবিলাক একেবাৰে জনা নাছিলোঁ মোৰ ঘৰৰ ওচৰৰে এজনী ভণ্টিৰ পৰা মই কুৰচা আৰু ঊল আনি গোঁঠা শিকিছিলোঁ যেতিয়া মোৰ মই ঘৰতে মোৰ মোৰ আইতাই বহুত কুৰচা কাম কৰিছিলে সেইবিলাক মই বহুত চেষ্টা কৰিলোঁ কুৰচা শিকিবলে তেতিয়াই শিকা নহ'লে যেতিয়া মই বিয়াৰ পিছত কুৰচা ভণ্টিজনীৰ পৰা শিকিবলৈ ল'লোঁ তাই এক মই এনেচা বগা ঊল আৰু এডাল কুৰচা কিনি আনি তাইৰ ওচৰলৈ গৈ যেতিয়া প্ৰথমতে কুৰচাৰ চেইনডাল আৰম্ভ কৰিলোঁ ইমানেই কৰিছোঁ ইমানেই কৰিছোঁ নাই চেইনডাল মই বনাবই নোৱাৰোঁ তাৰপিছত লাহে লাহে বহুত চেষ্টা কৰিলোঁ তায়ো হাঁহিছে বনাব পৰা নাই বুলি ঘৰত আহি মই ৰাতি বাৰটা এটা দুটালৈকে মই চেইনডাল বনাই বনাই বহুত অভ্যাস কৰিলোঁ ৰাতি দেৰিলৈকে তাৰপিছত লাহে লাহে মই কৰিবগে পাৰিলোঁ কৰিব পৰাৰ পিছত মই লাহে লাহে অলপ লগপকৈ গুঁঠিবলৈ শিকিলোঁ গুঁঠিবলৈ শিকাৰ পিছত মই ইমান মানে ধুনীয়াকে গুঁঠিব পৰা হ'লোঁ যে মই মোৰ ল'ৰাটোৰ কাৰণে কেইবাটাও হাফ জেকেট চুৱেটাৰ গুঁঠিলোঁ ঊলৰ চল টাইপৰ চল টাইপৰ তেনেকুৱাও মই কেইবাখনো গুঁঠিলোঁ গোঁঠা মেলা লাহে লাহে মই শলাও শিকিলোঁ শলাই শিকিও মই কিবাকিবি সৰু সুৰা মাফলাৰ কিবাকিবি এনেকুৱা চুৱেটাৰ অলপ অলপ গৈ গুঁঠি গুঁঠি শিকিলোঁ তাৰপিছত এতিয়ানো মই মই বহুতদিন মাজতে কৰা নাছিলোঁ গোঁঠা মেলা কাম চিলাইটো এতিয়াও মাজে মাজে কৰা হয় ফ্ৰেবিক কৰা হয় ফ্ৰেবিকো কাপোৰৰ তেনেকে ফুল বনাওঁ মেখেলা চাদৰত বনাওঁ দহি বাতোঁ সেইবিলাক কৰি ভালেই লাগে চিলাই কৰা এতিয়া মই নিজেই ভাবোঁ যে ইমান আগতে কুৰচা এডাল যিজনীয়ে ধৰিবই নাজানিছিলোঁ মই ইমানখিনি জনা হ'লোঁ গোঁঠিব পৰা হ'লোঁ কুৰচা শলা শলাৰ কাম জনা হ'লো ফুলো তেনেকে পৰা কাপোৰো মই মেখেলা চাদৰো বনালোঁ হাতৰ চিলাই কৰি এই এযোৰ কৰোণা সময়তক এযোৰ মেখেলা চাদৰ কিনি আনি এযোৰ লেচ লগাই বনালোঁ আৰু এযোৰ ইউটিউবত চাই আৰু এটা চিম্পল ডিজাইন মকৰা মকৰা চিলাই নিচিনা সেইটোও মই নিজে নিজে ইউটিউবৰ পৰাই চাই শিকি শিকিলোঁ এতিয়া সেই কাপোৰযোৰ দেখিলে সকলোৱে কয় আৰু এইযোৰ মানে সকলোৱে কাপোৰ বুলিয়েই ভাবে মই নিজে কাপোৰ বুলি এই কোনো নাভাবে দেখিবলৈও কাপোৰযোৰ ধুনীয়া হৈছে ক'ৰবাত পিন্ধি গ'লে সকলোৱে সোধে কাপোৰযোৰৰ কথা সেইটো কাৰণে ভাল লাগে এতিয়াও মাজে মাজে মই গোঁঠা চিলাই এইবিলাক কৰি থাকোঁ সেইবিলাক কৰি মোৰ এনেই ভাল লাগে আৰু কোনোবাই শিকিম বুলি ক'লেও নাজানিলেও মই শিকাই দিও ভাল পাওঁ গোঁঠা মেলা নিজে কৰোঁ যেতিয়া বেলেগে মোক শিকাই দিবলৈও শিকাই দিলে বেলেগে শিকিলে মনটোও ভাল লাগে সেই কাৰণে মই মানে মাজে মাজে শিকাই দিওঁ বেলেগক কোনোবাই যদি শিকিম বুলি কয়